আমাৰ অঞ্চলৰ জনজাতীয় কলা জনজাতীয় গোষ্ঠীৰ লোকসকলৰ কলাসমূহ হৈছে মিচিং জনজাতীয়ৰ বিষয়ে ক'ব বিচাৰিছোঁ তেওঁলোকৰ প্ৰধান উৎসৱ হৈছে আলি আই লৃগাং আলি আই লৃগাঙত তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰে তাৰ ভিতৰত হৈছে আপং পুৰাং আবিন আৰু তেওঁলোকে নামচিং তৈয়াৰ কৰে যিটো যিটো নেকি তেওঁলোকে মাছ মাৰি আনে আৰু মাছ মাৰি আনি উ উৰালত খুন্দি সেইটো বাঁহৰ চুঙাত সংৰক্ষণ কৰি ৰাখি থয় আৰু যেতিয়া তেওঁলোকে প্ৰয়োজন হয় সেই বস্তুটো উলিয়াই খায় আৰু বড়োসকলৰ বড়ো জনজাতীয় বিষয়ে ক'ব বিচাৰিছোঁ বড়ো জনজাতীয়ৰ প্ৰধান উৎসৱ হৈছে বৈশা বৈশাগু তেওঁলোকৰ বাথৌ পূজাৰো পালন কৰে তেওঁলোকে বাথৌ পূজাও পালন কৰে বাথৌ পূজাত তেওঁলোকে সিজুগছক প্ৰধানকৈ পূজা আৰ আৰাধনা কৰে আৰু মহিলাসকলে বড়ো মহিলাসকলে দখনা পিন্ধে তেওঁলোকে দখনা নিজে তৈয়াৰ কৰি লয় আৰু তেওঁলোকে দখনাৰ লগতে আৰনা বুলি এখন টঙালী মাৰে তিৱাসকলৰ বিষয়ে কৈছোঁ তিৱাসকলৰ পৰম্পৰাগত সুৰা হৈছে জু তেওঁলোকে জুক সুৰা হিচাপে পালন কৰে